লক্ষীমপুৰ জিলাৰ মূল কৃষিজাত সামগ্ৰী বুলি ক'বলৈ গ'লে আমি ধান খেতিৰ কথাকে ক'ব পাৰো ধান খেতিটো ব'হাগ জেঠমহীয়া কঠীয়া সিঁচা হয় টোমত বান্ধি কঠীয়াটো তিয়াই থোৱা হয় তাৰ পাছত গজালি ওলালে সেই কঠীয়াটো সিঁচা হয় সিঁচাৰ পাছতে সিঁচাৰ পাছত জেঠ আহাৰমহীয়া হাল কোৰ বাই মাটি ৰোৱাৰ ব্যৱস্থা কৰা হয় তাৰ পাছত সেই ধান যেতিয়া পকে পকোতে কাতি আঘোণ মাহলৈ সেই ধান পকি যায় আৰু তেতিয়া সেই ধানখিনি কাটি ঘৰলৈ অনা হয় ঘৰলৈ অনা হয় তো শস্য পশুধন বুলি ক'বলৈ গ'লে আজিকালি বিভিন্ন ধৰণৰ ফাৰ্মৰ ব্যৱসায় কৰা হৈছে কুকুৰাৰ ফাৰ্ম গাহৰিৰ ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম আদি খুলী মানুহ বহু ক্ষেত্ৰত লাভাম্বিত হৈছে জলসিঞ্চনৰ তাৰ পাছত জলসিঞ্চনৰ কথা ক'বলৈ গ'লে চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে খেতি পথাৰৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছে তাৰ পাছত টেকন'লজী বুলি ক'বলৈ গ'লে আজিকালি বৈজ্ঞানীক পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত বিভিন্ন ধৰণৰ মেচিন বৈজ্ঞান পদ বৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰ কৰি কৰি কৰা দেখা যায়